হয় দৌৰাৰ কামটো মোৰ মানসিক স্বাস্থ্যৰ আৰু সুস্বাস্থ্যৰ বাবে বহুত প্ৰয়োজনীয় আৰু ভালদৰে মোক প্ৰভাৱিত কৰে কাৰণ দৌৰাৰ পিছত মানুহৰ যিখিনি দিনটোৰ স্বাস্থ্যৰ বা মানসিকভাৱে যিখিনি স্বাস্থ্য সেইখিনি ভালে থাকে আৰু বিভিন্ন ধৰণৰ স্বাস্থ্যবিলাক যেনে মূৰৰ বিষ গাৰ বিষ ভৰি বিষ তেজৰ চলাচল কৰাৰ অসুবিধা সেইবোৰ একো প্ৰভাৱ হোৱা দেখা নাযায় আৰু বিভিন্ন ধৰণৰ প্ৰতিভাৰ পিছত নিজৰ শৰীৰটোৱে সুস্বাস্থ্যৰ আৰু সুমনৰ বিকশিত কৰে আৰু দৌৰাৰ পিছত

ৰীলেক্স অকল ৰীলেক্স বুলি ক'লেই নহ'ব উশাহ ল' উশাহ নিশাহ লোৱাত সুবিধা হয় হাওঁফাওঁ ঠিকে থাকে আৰু নিজৰ দিনটোৰ কাৰণে মনটো ভাল লাগি থাকে আৰু দিনটোৰ কাৰণে ৰীলেক্স ফীল কৰোঁ আৰু শেষত এটাই দৌৰিলে মানুহৰ স্বাস্থ্য শৰীৰ মন সকলো ভাল থাকে সেইকাৰণে মই সদায় দৌৰি দৌৰাৰ পিছত ৰীলেক্স অনুভৱ কৰোঁ